ব্যৱসায় কৰা মই হোটেল ব্যৱসায় ল'ৰা ছোৱালীক বা বা শিক্ষা দিবৰ কাৰণে মই ব্যৱসায়খন হেৰি কৰিছোঁ নিজে মই কৰিছোঁ ব্যৱসায়খিনি মোৰ ল'ৰা ছোৱালী যাতে ভাল হয় বা ভাল শিক্ষা নীতি নিয়ম হেৰি কৰিব পাৰোঁ সেইটো কাৰণে মই যেনেবা ব্যৱসায়খিনি হেৰি কৰা গৈছিল ব্যৱসায়টোৰ কাৰণে মই সেই কৰা গৈছে মোৰ ল'ৰা ছোৱালীক যাতে ভালকৈ পঢ়াব পাৰোঁ শুনাব পাৰোঁ মই দোকান ব্যৱসায় সেইটো কাৰণে মই দোকানখন দিয়ে চলিব লাগিব দোকানখন দিয়ে খাব লাগিব সেইটো কাৰণে মই দোকানখন দিয়া গৈছে আৰু ব্যৱহায় কৰা গৈছে বেলেগতো আমাৰ চাকৰি নাই বা হেৰি নাই সেইটো কাৰণে আমি ব্যৱসায় কৰিয়ে খাব লাগিব বা ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দীক্ষা কৰি ফেলে যাতে আমি ব্যৱসায়ে দি আমি ল'ৰা ছোৱালীক চাব লাগিব হেৰি কৰিব লাগিব পঢ়াব লাগিব হেৰি কৰিব লাগিব যেনেবা ল'ৰা ছোৱালী ভালকৈ শিক্ষা দিব পাৰিলে মোৰ ভাল হয় আৰু সেইটো কাৰণে আমি যিকোনো ব্যৱসায় বা আমি আগৰ পৰা আমি ব্যৱসায় কৰিব লগা হৈছে ব্যৱসায় নকৰিলে আমি খাব নোৱাৰোঁ খাব নাপাওঁ যেনেবা আমি আগুৱাই যাব লাগে ল'ৰা ছোৱালীকো আগুৱাই নিব লাগে শিক্ষাৰ ক্ষেত্ৰত বা হেৰিৰ ক্ষেত্ৰত ব্যৱহাৰ কোনো হেৰিৰে ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দীক্ষা দিব পাৰিলে আমাৰ ভাল আমি মাক বাপেক বা গাৰ্জেন হিচাপে হেৰি কৰিব পাৰিলে আমাৰ ভাল লাগে ল'ৰা ছোৱালীক মইটো মানে আমি কষ্ট হ'লেও আমি ব্যৱসায় কৰি ল'ৰা ছোৱালীক পঢ়াই শুনাই আমি ডাঙৰ মানুহ কৰিব বিচাৰোঁ বা ভালকৈ পঢ়াব বিচাৰোঁ হেৰি কৰিব বিচাৰোঁ ল'ৰা ছোৱালী যাতে ভাল হয় আৰু সেইটো কাৰণে মই ব্যৱসায়লৈ আগবাঢ়ি গৈছোঁ বা কামলৈ আগবাঢ়ি গৈছোঁ ব্যৱসায়ৰ কাৰণে ব্যৱসায় কৰিম বুলি আগবাঢ়ি যোৱা হৈছে হেৰি কৰিবৰ কাৰণে ব্যৱসায় কৰাৰ কাৰণে আমি মই আগুৱাই গৈছোঁ মহিলা হৈও বা ল'ৰা ছোৱালীক আমি ভালকৈ শিক্ষা দিম ভালকৈ পঢ়াম ভালকৈ শুনাম বুলি পেলাই সেইকাৰণে ব্যৱসাৰ ক্ষেত্ৰত মই ওলাই গৈছোঁ বা মালিকো গৈছে ওলাই মৈয়ো গৈছোঁ ওলায় ব্যৱসায়াৰ ক্ষেত্ৰত ওলাই ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দিবৰ কাৰণে বা হেৰি কৰ কৰিবৰ কাৰণে ল'ৰা ছোৱালী যদি ভাল হয় সেইটোৱে আমি হেৰি কৰোঁ মনৰ কামনা ল'ৰা ছোৱালী ভাল হ'লে আমাৰ ভাল সেইটো কাৰণে বহুত মই আশা কৰোঁ ল'ৰা ছোৱালীয়ে যেতিয়া ভাল হয় বা ব্যৱসায় আমি ব্যৱসায় কৰিবই লাগিব যাতে ব্যৱসায় কৰিছোৱে যেতিয়াই ব্যৱসায় কৰি খাবই লাগিব হেৰি কৰি খাবই লাগিব ব্যৱসায়খিনি আমি ভালকৈ চলাই নিব পাৰিলে ল'ৰা ছোৱালী দুটা তাহাঁতেও শিকিব তাহাঁতেও বুজিব ব্যৱসায় ক্ষেত্ৰত তাৰমানে আমি যেনেকৈ চলাই আছোঁ এতিয়া বৰ্তমানক লাগি যেনে ল'ৰা ছোৱালীও আমি আমাক ব্যৱসায় কৰা দেখিলে সিহঁতেও বা ভালকৈ পঢ়ি শুনি ব্যৱসায় কৰিব কিবা কৰিব যি পঢ়া শুনা হেৰি কৰিলে ভালকৈ পঢ়া শুনা ব্যৱসায় কৰে যি কৰে হেৰি কৰিব আৰু ল'ৰা ছোৱালীয়ে মই বিশেষ